অঁ আমাৰ বৰপেটা ওদালগুৰিত বিয়াৰ নাম বুলি ক'লে বৰপেটাৰ মানুহে সকলোৱে মানে মানে হেৰি খাই উঠে জাঙোৰ খাই উঠি মানে বিয়াৰ নাম আমাৰ মানে হ'বই লাগিব বিয়া আয়তীৰ এই মানে পানী তোলাৰপৰা কইনা দৰা ওলাই যোৱা লৈকে তাৰ পিছত পুৱা আকৌ ধান বান আমাৰ মানে সাতদিনৰ আগ সাতদিনৰ পৰাই বিয়াৰ নামবিলাক হয় তেতিয়া মানে ঢেঁকীত ধান বনা হয় সোৱাগৰ ধান বনা বুলি কয় তেতিয়াৰ পৰা বিয়াৰ নাম হয় তাৰপিছত সান্দহ কুটাৰ দিনাৰপৰা বিয়াৰ নাম পানী তোলাৰপৰা ৰাতিপুৱা মানে গোটেইখিনি অনুষ্ঠানতেই বিয়াৰ বিয়াৰ নাম মানে গোৱা হয় তাৰোপৰি নাচ নাচো আছেই বিয়াৰ নাচ আৰু আমাৰ হোলী হয় বৰপেটাত ওডালগুৰি মানে ঠাইয়ে ঠাইয়ে হোলী হয় তাতে হোলীগীতৰ নৃত্য হয় ভাল নৃত্য হয় হোলীগীতৰ ৰাধা কৃষ্ণ বনাই লৈ মাতক বিভিন্ন ধৰণৰ নৃত্য গোৱা হয় হোলী নৃত্য তাৰ পিছত সত্ৰীয়া সত্ৰীয়া নৃত্য মানে সত্ৰীয়া নৃত্যখিনিৰে হোলী নৃত্য হয় ঝুমুৰা ৰাসলীলা তেনেকুৱা আমাৰ চবতে ৰাসত ৰাসলীলা কৰা হয় বিয়া উৎসৱত বিয়াৰ নাম হোলী উৎসৱৰ হোলী গীত হোলী নৃত্য মানে প্ৰত্যেকটা অনুষ্ঠান প্ৰত্যেকটা ধৰ্মীয় অনুষ্ঠানতে আমাৰ নৃত্যবিলাক পালন কৰা হয় তাৰ পিছত হেৰি দিনা এই যেতিয়া আমাৰ ৰাস আহে ৰাস উৎসৱ হয় ৰাসত তাতে এই ভাওনা হয় ৰাসৰ গীত গোৱা হয় তাৰ তাৰ পিছত আৰু হেৰি হয় আমাৰ ইয়াতে ওজাপালি দেওধনি এইবিলাকো নাচ হয় আৰু গাঁও গাঁওবিলাকতো যেতিয়া ঝুমুৰা এই হেৰিবিলাকত একদম আমাৰ গাঁওবিলাকতো ঝুমুৰা নাচ হয় ভোজপৰি নাচ হয় এনে বহু ধৰণৰ নৃত্য আমাৰ এই ঠায়ে ঠায়ে হয় বড়ো নৃত্য হয় বাগৰুম্বা নাচে আমাৰ ইয়াতে ৰাভা গিঠাই ৰাভা নৃত্য হয় তাত তিৱা ৰাভা তাৰমানে আমাৰ এতিয়া আছে বাৰে বৰনীয়া সংস্কৃতি আছে বাৰে বৰনীয়া সংস্কৃতিখিনি চব অনু চবে মানে ধৰ্মীয় অনুষ্ঠানবিলাকত এইবিলাক গোৱা হয়